অ এই চাহপাতৰ দোকান দোকানী হয় নেকি অ আপুনি চাহপাতৰ ব্যৱসায় কৰে নেকি অ মানে অলপমান চাহপাত লাগিছিল মোৰ দোকানখনৰ কাৰণে মানে মোৰ দোকানত চাহপাত দিব নাহে কোনো মানে সেইকাৰণে দিয়াকৈ অলপমান বেছিকৈ লাগিছিল আপোনাৰতো আপুনি হ'ব আপুনি দিব পাৰিব নেকি হয় নেকি মানে মোৰ অলপ মোৰ মানে বেছিকৈ ল'লোঁ হয় মানে মোক বেছিকৈ প্ৰয়োজন আছিল অ অ হয় হয় অ হয় হয় হয় মোক সেইটো হ'লে হ'ব সেইটোৱে আমাৰ কাষ্টমাৰে সেইটোৱে ভাল পায় আপুনি কেনেকুৱা দাম দিয়ে এটা কাৰ্টোনত হয় নেকি অ আপোনাৰ অ অ অ হয় হয় অ মানে মোক তাৰমানে মোক তাৰমানে লাগিছিল তাৰমানে অলপ বেছিকৈ লাগিছিল

ওম হয় হয় অ হয় হয়

অ অ অ হয় হয় হয় অ

অ অ ঠিক আছে হ'ব দিয়ক হ'ব দিয়ক ওম ৰাখিছোঁ এতিয়া